আমি কিতাপৰ দোকানতেই কিতাপ ক্ৰয় কৰোঁ ওচৰতে ভালেকেইখন কিতাপৰ দোকান আছে সেইকেইখন দোকানৰ পৰাই আমি কিতাপখিনি সংগ্ৰহ কৰোঁ আৰু ওচৰত নহ'লেও আঁতৰলৈ গৈ হ'লেও কিতাপ ক্ৰয় কৰোঁ আৰু অতি আৱশ্যক হ'লে কিতাপৰ দোকানৰ কিতাপ নাকা নাপালে পুথিভঁৰালৰ পৰা কিতাপ লৈ হ'লেও দুই তিনিদিনৰ কাৰণে কিতাপখিনি পঢ়া হয় ছেকেণ্ড হেণ্ড কিতাপ পোৱা নাযায় যিহেতুকৈ কিতাপৰ এটা উচিত মূল্য আছে সেই উচিত মূল্যতহে কিতাপ কিনিবলৈ পোৱা যায় সৰু সৰু ল'ৰা ছোৱালীখিনিৰ আগবঢ়াৰ ক্ষেত্ৰত কিতাপ অতি আৱশ্যকীয় সেই হেতুকে ওচৰত নহ'লে আঁতৰৰ পৰা বিচাৰি আনি হ'লেও কিতাপৰ যোগান তেওঁলোকক ধৰা হয়